বৰ্তমান সময়ত নলবাৰী শিক্ষা ব্যৱস্থা আগতকৈ যথেষ্ট উন্নতি হৈছে কাৰণ আজিকালি আমাৰ নল নলবাৰীত চৰকাৰী বিদ্যালয়ৰ লগতে বেচৰকাৰী বিদ্যালয়ো বহুকেইখন স্থাপন হৈছে আৰু আৰু তাৰ লগতে বহুতকেইখন জুনিয়ৰ কলেজ বেচৰকাৰী জুনিয়ৰ কলেজো আমি আজিকালি নলবাৰীত দেখিব পাওঁ আৰু আৰু আমি সকলো আৰু জানো যে যে চ সকলো পৰিয়ালৰে সমান পৰিমাণৰ ধন নাথাকে বা ইনকাম একেই নহয় যে চ সব ল'ৰা ছোৱালী তেওঁলোকৰ ল'ৰা ছোৱালীক বেচৰকাৰী মাধ্যমত বেচৰকাৰী বিদ্যালয়ত পঢ়িব তো তাৰ কাৰণে চৰকাৰে কিছুমান পদক্ষেপ ল'ব লাগে যাতে সেই দুখীয়া ঘৰৰ ল'ৰা ছোৱালীও যাতে বেচৰকাৰী বিদ্যালয়ত পঢ়িব কাৰণে যে নাম লগাব কাৰণে কিছু সুবিধা পায় আৰু তদুপৰি আমাৰ লবাৰী জিলাত বহুত নেটৱৰ্কৰ প্ৰব্লেম হয় যাৰ কাৰণে ল'ৰা ছোৱালীয়ে অনলাইন শিক্ষাৰ পৰা বিৰত থাকিবলগীয়া হয় আমি যোৱা দুবছৰতে দেখিবলে পাইছোঁ কোভিডৰ টাইমত যিহেতু আমাৰ সব বন্ধ আছিলে আৰু তেতিয়া হয়তো অনলাইন শিক্ষাই বেছিকে মানে প্রাধান্য পাইছিল আৰু সেইখিনি সময় আমাৰ নলবাৰী জিলাৰ বহুতো ল'ৰা ছোৱালীয়ে নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে অনলাইন শিক্ষাৰ পৰা বিৰত থাকিবলগীয়া হৈছিল গতিকে চৰকাৰে এইখিনি ক্ষেত্ৰত অলপ উন্নত কৰিব লাগে